ব্যৱসায়ত মহিলাসকল জড়িত হোৱাৰ বিষয়ে মোৰ ক'বলগীয়া এইয়ে যে ব্যৱসায়ত মহিলাসকলে বহুতো অগ্ৰগতি লাভ কৰিব পাৰে বব ব্যৱসায়ত মহিলাসকল জড়িত হ'লে বহুতো সমস্যা সমাধান কৰিব পাৰি এটা ব্যৱসায়ত মহিলাসকলক বহুতো সুবিধা প্ৰদান প্ৰদান কৰা হৈছে যিহেতু আজিকালি চৰকাৰেও মহিলাসকলক বহুতো সুবিধা প্ৰদান কৰি দিছে এটা সু ব্যৱসায় কৰিবৰ বাবে বহুতো টকা পইচাৰ প্ৰয়োজন সেইবাবে অসম চৰকাৰে মহিলাসকলক স্বাৱলম্বীভাৱে বহুতো আঁচনি প্ৰযোজন কৰি দিছে যাৰ ফলত এগৰাকী মহিলা স্বাৱলম্বী হ হোৱাৰ দিশে গতি কৰিছে এগৰাকী মহিলাই বহু ধৰণৰ ব্যৱসায় কৰিব পাৰে যেনে হাঁহ কুকুৰা প্ৰতিপালন কাপোৰ চিলাই চিলোৱা তাঁত বোৱা ইয়াৰ লগতে দোকান পোহাৰ চলোৱা ইত্যাদি বিভিন্ন ধৰণৰ ব্যৱসায় আমাৰ অসম চৰকাৰে আমাৰ হাতত দাঙি ধৰিছে ইয়াৰ বিষ ইয়াৰ লগে লগে অসম চৰকাৰে মহিলাসকলৰ উপযোগী হোৱাকৈ বিভিন্ন ধৰণৰ ট্ৰেইনিং ইত্যাদি ব্যৱস্থাও কৰি দিছে যাৰ ফলত মহিলাসকলে ব্যৱসায়ত আগবাঢ়ি যোৱাত সহায় কৰিছে